আমি বিভিন্ন ধৰণৰ ভাল প্ৰজাতিবোৰ চিনা চিনাক্ত বিভিন্ন ধৰণেৰে কৰোঁ যেনে আমি বাৰীতে যদি পথাৰত বাৰীতে যদি বিভিন্ন ধৰণৰ শাক পাচলি গুটি সিঁচো তেনেহ'লে সেই গুটিৰ পৰা গুটিৰ পৰা কিছুদিনৰ পিছত যিজোপা শাক পাচলি শাক লহ পহকৈ ডাঙৰ হৈ উঠে বা সুস্থ সৱল হৈ উঠে সেই সেই শাকজোপাক আমি ভাল প্ৰজাতি বুলি চিনাক্ত কৰি লওঁ যাতে ভৱিষ্যতলৈ তাৰ পৰা তাৰ সঁচৰ পৰা আৰু আৰু শাক শাক উৎপন্ন কৰিব পাৰোঁ ঠিক তেনেদৰে যদি জীৱ জন্তুৰ ক্ষেত্ৰতো যিটো জীৱ যি জীৱ জন্তু সুস্থ সৱল হয় বা জন্মৰে পৰা খোৱা খোৱাৰ উপৰিও খোজ খোজ কাটল সকলোবোৰ যদি উন্নত হয় সেই জীৱ জন্তুক আমি ভাল প্ৰজাতিৰ বুলি চিনাক্ত কৰি লওঁ সুস্থ সৱল জীৱ জন্তুক আমি ভাল প্ৰজাতি বুলি চিনাক্ত কৰোঁ স্বাস্থ্যৱান জন্তুৰ লক্ষণবোৰ লক্ষণ বুলি ক'লে বিভিন্ন ধৰণৰ হয় যেনে জন্তুবোৰ সুস্থ সৱল হয় তাৰোপৰিও জন্তু হোৱাৰ পিছত যিবোৰ সোনকালে যিবোৰ বিভিন্ন ধৰণৰ গুণ যেনে সোনকালে খোজ কাঢ়িব পাৰে বা লৰি ফুৰি দৌৰি ফুৰিব পাৰে সিহঁতৰ বিভিন্ন ধৰণৰ জন্তুৰ গাৰ নোমবোৰ যদিহে ঠিয় ঠিয় হয় তেনে ঠিয় ঠিয় হয় তাৰ উপৰিও খাদ্য খাদ্য খোৱাৰ খোৱাতোও ভাল হয় সিহঁতৰ চকুবোৰো উজ্জ্বল হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰে সোনকালে সোনকালে আক্ৰমণ কৰিব নোৱাৰে তেনে ধৰণৰ জীৱ জন্তু জীৱ জন্তুক আমি জীৱ জন্তুৰ ভাল লক্ষণ বুলি ক'ব পাৰোঁ এই জীৱ জন্তুবোৰ জীৱ জন্তুবোৰৰ বিভিন্ন ধৰণৰ উন্নতিৰ কাৰণে বা উন্নত স্বাস্থ্যৰ কাৰণে আমি ডাঙৰৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ লওঁ যাতে জীৱ জন্তুবোৰ সুস্থ সৱল হৈ উঠে যদি জন্তুবোৰৰ গাত ওকণি হয় তেনেহ'লে সেই ওকণি যোৱাবৰ কাৰণে আমি মহানিমৰ পাত পাতেৰে গা ধুৱাই দিওঁ তাৰ উপৰিও যদিহে জীৱ জন্তুবোৰৰ চকু ফেচকুৰি ওলোৱা দেখা পোৱা যায় তেতিয়া আমি সিহঁতক পৰিষ্কাৰ পানীৰে চকুবোৰ ধুৱাই দিওঁ আৰু খাদ্যৰ ওপৰতো গুৰুত্ব দিওঁ যাতে সিহঁতি সুস্থ সৱল হৈ উঠে আৰু তাৰ পৰা আমি এক ভাল প্ৰজাতি চিনাক্ত কৰি ল'ব পাৰোঁ